আমাৰ অঞ্চলত থকা স্বাস্থ্যকেন্দ্ৰটোৱে বিভিন্ন ৰোগৰ সজাগতাৰ বাবে বিভিন্নভাৱে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে সেই কাৰ্য ব্যৱস্থাৰ ভিতৰত কেতিয়াবা বাটৰ নাটো কৰা দেখা যায় তাৰোপৰি স্বাস্থ্যকেন্দ্ৰটোৱে আমাৰ ৰাইজৰ লগত বিভিন্ন ক্ষেত্ৰত যিকোনো প্ৰকাৰে বানপানীৰ সময়ত বিশেষকৈ বানপানী হোৱাৰ সময়তো তেওঁলোকে অতি ঘন ঘনকৈ আহে আৰু বিভিন্ন প্ৰকাৰৰ ধৰক সজাগতা সভাত তেওঁলোকে পাতে আৰু বিভিন্ন ধৰণৰ তেওঁলোকে এই ৰোগৰ কাৰণে পিল নাইবা কেতিয়াবা তেওঁলোকে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ কাৰণে পেলুৰ দৰব আদিও দিয়া দেখা যায় তাৰোপৰি বিদ্যালয়সমূহত আমি প্ৰায়ে দেখোঁ আশা বাইদেউকে লৈ বা অংগনবাদী কেন্দ্ৰৰ কৰ্মকতাসকলক লৈ বিদ্যালয়বোৰৰ ল'ৰা ছোৱালী পুষ্টিহীনতাত ভুগিছে নেকি সেইবোৰ পৰীক্ষা কৰে অৰ্জন জোখে আৰু সেই মুহূৰ্ততে তেওঁলোকে পেলুৰ দৰববোৰ দিয়া দেখা যায় এনেধৰণে স্বাস্থ্যকেন্দ্ৰটোৱে বিভিন্ন প্ৰকাৰে অঞ্চলটোৰ উন্নতিৰ বাবে কাম কৰা দেখা যায়